মোৰ ওচৰে পাঁজৰে বিভিন্ন ধৰণৰ হোমষ্টে'ৰ সুবিধা আছে হোমষ্টে'সমূহত বিভিন্ন ধৰণৰ সুবিধা দেখা যায় খোৱা বোৱাকে আদি কৰি থকা মেলা তেওঁলোকৰ বিভিন্ন ধৰণৰ সুবিধা হোমষ্টে'ৰ সহায়ত পৰ্যটকসকলৰ বাবে সুবিধা কৰি দিয়া হৈছে ওচৰত কোনো ধৰণৰ ধৰ্মশালা বিনামূলীয়া ধৰ্মশালা নাই হোটেল আছে লগতে আছে বিভিন্ন ধৰণৰ লজ য'ত তেওঁলোকে থাকিব পাৰে দক্ষণাৰ্থীসকলে ঠাইবোৰ ভ্ৰমণ কৰাৰ সময়ত এই ধৰণৰ হোমষ্টে'বোৰৰ সহায়ত থাকে লগতে হোটেল বা হোটেল বা বিভিন্ন ধৰণৰ ঘৰসমূহত থাকে তেওঁলোকে বিভিন্ন ঠাইসমূহ যেতিয়া ভ্ৰমণ কৰি আহে তেওঁলোকে ওচৰে পাঁজৰে থকা হোমষ্টে'বোৰতেই তেওঁলোকৰ নক্ষযাপন কৰে লগতে তেওঁলোকে তাতে নক্ষ আহাৰ গ্ৰহণ কৰে ল তাত বিভিন্ন ধৰণৰ সুবিধা থাকে বনফায়াৰ থাকে তেওঁলোকে ৰাতি তেওঁলোকৰ বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বাবে ৰখা পৰ্যটকসকলৰ বাবে ৰখা মনোৰঞ্জনৰ ব্যৱস্থা থাকে তেওঁলোকে সেইসমূহ উপভোগ কৰিব পাৰে